লখিমপুৰ জিলাৰ মূল বিনোদনমূলক হিচাপে বহুতো ব্যৱস্থা আছে ইয়াত বিভিন্ন ধৰণৰ উদ্যান খেলপথাৰ থিয়েটাৰগোষ্ঠী সাংস্কৃতিক অনুষ্ঠান আদি আছে ইয়াৰোপৰি ইয়াত বিনোদনৰ বাবে চিনেমা হল খেলপথাৰ উদ্যান বাগিছা সেইবোৰ আছে ইয়াত আমি থিয়েটাৰ বুলি ক'লে আমাৰ স্থানীয় কিছুমান থিয়েটাৰ পাৰ্টিও আছে ইয়াৰ উপৰিও ইতিহাস থিয়েটাৰ নটৰাজ থিয়েটাৰ আদি বিভিন্ন ধৰণৰ থিয়েটাৰ আমাৰ ওচৰৰ খেলপথাৰলৈ আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ ইয়াত প্ৰায়সংখ্যক থিয়েটাৰতে মই চেক্ৰেটেৰী হিচাপে আছিলোঁ ইয়াৰ উপৰিও আমাৰ লখিমপুৰ জিলাৰ নগৰৰ দুখন মুখ্য খেলপথাৰ আছে এখন হৈছে গ'ভ হায়াৰ ছেকেণ্ডেৰি খেলপথাৰ আৰু এখন হৈছে ত্যাগ ক্ষেত্ৰ গ'ভ হায়াৰ ছেকেণ্ডেৰি থিয়েটাৰ গ'ভ হায়াৰ ছেকেণ্ডেৰিৰ যোনখন খেলপথাৰ সেইখন খেলপথাৰত বিভিন্ন ধৰণৰ বিনোদনমূলক চৰকাৰী বা বেচৰকাৰীভাৱে কিছুমান হৈ থাকে যোনটো আমাৰ পোন্ধৰ আগষ্ট আৰু ছাবিছ জানুৱাৰিৰ যোনটো পেৰড হয় সেইটো গ'ভ হায়াৰ ছেকেণ্ডেৰিতে অনুষ্ঠিত হয় ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ বাণিজ্য মেলা আদি গ'ভ হায়াৰ ছেকেণ্ডেৰি খেলপথাৰত হয় বৰ্তমান যোনখন ত্যাগ ক্ষেত্ৰ আছে তাত বিভিন্ন ধৰণৰ থিয়েটাৰ বিভিন্ন গোষ্ঠীয়ে তালৈ আনে বৰ্তমান তাত মিনা বজাৰ চলি আছে ইয়াৰ উপৰিও লখিমপুৰ জিলাত বিভিন্ন ধৰণৰ চিনেমা হল আছে চিনেমা হল বুলি ক'লে আমাৰ শৈশৱৰ কিছুমান কথালৈ মনত পৰে ইয়াত লখিমপুৰ মেইন টাউনত দুটা হল আছে এটা হল বিশ্ব হল বুলি কয় আৰু এটা হল সূৰ্য হল আৰু লখিমপুৰৰ পৰা নাতিদূৰত শংখ হল বুলি এটা হল আছিলে বৰ্তমান তিনিওটা হলৰ ভিতৰত দুটা হলেই পৰিত্যক্ত এটা হল নতুনকৈ গঢ় দি ৰাখিছে বৰ্তমান বিশ্ব হলটো ইয়াৰ উপৰিও দুটা সৰু সৰু চিনেমা হল আছে এটাৰ নাম নক্ষত্ৰ আৰু এটাৰ নাম গ'ল্ডেন ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ চৰকাৰীভাৱে ইয়াৰ আউটডোৰ ইণ্ডোৰ আছে ইণ্ডোৰ বুলি ক'লে তাত আমি লং টেনিছ টেবুল টেনিছ আদি বিভিন্ন ধৰণৰ প্ৰশিক্ষণ হয় আৰু চৰকাৰীভাৱে প্ৰশিক্ষণ ব্যৱস্থাও তাত আছে ইয়াৰ উপৰিও গুৱাহাটীৰ ছাই সদৃশ আমাৰ ইয়াত এটা ছাই প্ৰকল্প বৰ্তমান নিৰ্মাণ কৰি আছে প্ৰায় নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে শলাল গাঁও বুলি এখন গাঁৱত ছাই প্ৰকল্পটো আছে মই মোৰ ভতিজাটোৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে সেই ছাই প্ৰকল্পলৈ লৈ যাওঁ আৰু তাত সি দৌৰ বিভিন্ন ধৰণৰ শাৰীৰিক অনুশীলন কৰে ইয়াৰ উপৰিও লখিমপুৰ জিলাত এখন দুখন তিনিখন উদ্যান আছে এখন গান্ধী উদ্যান আৰু এখন গণেশ মন্দিৰ বুলি আছে তাতো এখন উদ্যান আছে ইয়াৰ উপৰিও এখন উদ্যানৰ কথা আমি ক'ব পাৰোঁ সেইখন হৈছে শিৱমন্দিৰ উদ্যান তাতো কিছুমান ল'ৰা ছোৱালীক মাক বাপেকে আজৰি সময়ত অৱসৰ বিনোদনৰ বাবে লৈ যায় আমি লৈ যোৱা আমি দেখিবলৈ পাওঁ ইয়াৰ উপৰিও আমাৰ যোনখন গ'ভ হায়াৰ ছেকেণ্ডেৰী খেলপথাৰ আছে তাত প্ৰায় সন্ধিয়া পৰত লোক সন্ধিয়া পৰত লোকসকলে শাৰীৰিক মানসিক কিছুমান অনুশীলন কৰে দৌৰে ফুটবল খেলে বিভিন্ন ধৰণৰ ট্ৰেইনিঙৰ বাবে চাকৰী ট্ৰেইনিঙৰ বাবে তাত অনুশীলন কৰে আৰু তাত অনুশীলন কৰা বহুতো ল'ৰা ছোৱালীয়ে বিভিন্ন ফৰেষ্ট হওঁক বা পুলিছ দিপাৰ্টমেণ্ট হওঁক আমি চাকৰী পোৱা পৰিলক্ষিত হৈছে মনোৰঞ্জনৰ লখিমপুৰত বিভিন্ন ধৰণৰ আহিলা আছে নাই বুলি ক'ব নোৱাৰি গতিকে মানুহে যদি মনোৰঞ্জন হিচাপে কৰে গতিকে মানুহৰ দীৰ্ঘজীৱিও হয় বুলি কয় মানুহৰ শাৰিৰীক মনো মনোমালিন্য নহয় গতিকে লখিমপুৰত শাৰিৰীক মানসিকৰ বাবে বহুতো উদ্যান থিয়েটাৰ খেলপথাৰ সাংস্কৃতিক অনুষ্ঠান উদ্যান বাগিচা আৰু আদি বিভিন্ন ধৰণৰ আছে